মোৰ বাগিচাত থকা ফুলবিলাক মই বিভিন্ন ঠাইৰ পৰা কালেক কৰি আনোঁ মই ধৰক ক'ৰবাত ওলাই গ'লোঁ অলপমান বাহিৰত গ'লে আমি বিভিন্ন ধৰণৰ ফুল দেখোঁ আমি কথা কিছুমান গুৰুত্ব নিদিওঁ কিন্তু এনেকে আমি ৰাস্তাৰে গৈ থাকিলে ৰাস্তাৰ কাষতে আমি বিভিন্ন ধৰণৰ ফুল দেখোঁ অকল ফুল সজাবৰ কাৰণেই যে ব্যৱহাৰ কৰা হয় সেইটো নহয় বিভিন্ন ধৰণৰ ঔষধি গছো কিছুমান আমি বাগিচাত ৰুব পাৰোঁ ৰুই থব পাৰোঁ ৰুই থ'লে ভাল হয় আমাৰ নিজৰ কাৰণেই ভাল আমাৰ অঞ্চলটোৰ কাৰণে ভাল বিভিন্ন ধৰণৰ ঔষধি গছ আছে সেইবিলাক বহুত কামত ব্যৱহাৰ হয় বেমাৰ আজাৰ ব্যৱহাৰ হয় ত' তেনেকৈ ক'ৰবাত বাহিৰত ওলাই গ'লে মই যিকোনো ধৰণৰ ফুলৰ গছপুলি পালে মই লৈ আহোঁ আহি মোৰ বাগিচাখনত সযতনে মই ৰাখোঁ বাগিচা এখন ঘৰৰ সন্মুখতে বনাই থোৱা আছে আৰু আৰু আজিকালি প্ৰত্যেকৰে হয় যে ঘৰৰ বাটে বাটে কিছুমান মানুহ যায় ফুল বিক্ৰী কৰিবলৈ তাত বিভিন্ন ধৰণৰ ফুল তেওঁলোকে লৈ যায় তাৰপৰা তেনেকুৱা ফুল কিছুমান ৰাখোঁ মানে আনোঁ মই কিনি আনোঁ বিক্ৰী কৰে কিনি আনোঁ তেখেতসকলক পইচা দিয়ে কিনি আনোঁ ফুলৰ পুলিবিলাক আৰু কিনি আনি মই মোৰ বাগিচাখনত সযতনে ৰাখোঁ তাক যত্ন মানে লালন পালন গোটেইখিনি কৰোঁ ডাঙৰ দীঘল কৰোঁ যিমানখিনি যত্ন ল'ব লাগে এডাল গছপুলি ডাঙৰ হ'বলৈ মই সিমানখিনি লওঁ আৰু সেই ফুলখিনি এইটো কাৰণতে ৰুৱা নাই যে অকল মোৰ ঘৰখন শুৱনি হওক বুলিয়ে মই অকল সেই ফুলৰ পুলিখিনি ৰুৱা নাই তাক বিভিন্ন কামত ব্যৱহাৰ কৰা হয় ফুলৰ পুলিখিনি এতিয়া কিছুমান ধৰক বিয়া চিয়াত ব্যৱহাৰ কৰা হয় বিয়াত ফুল লাগে তেনেকুৱা ধৰণৰ মোৰ বাগিচাৰ পৰাই ফুল ময়ে নিজে দি দিওঁ আৰু উৎসৱ পাৰ্বণ হওক বা পূজা পাতল হওক সকলোতে ফুলৰ প্ৰয়োজন হয় যিকোনো কামতে মানে ফুল লাগে কিছুমান কিছুমান মানে বেমাৰ আজাৰতো ফুলৰ দৰকাৰ হয় আৰু তেনেকৈ মোৰ বাগিচাৰ পৰাও ফুল লৈ যায় দিওঁ দিওঁ মই ফুল আৰু স্কুল কলেজতো কিবা উৎসৱ পাৰ্বণ পাতিলে বিভিন্ন ধৰণৰ ফুলৰ মালা চালা আদিৰ প্ৰয়োজন হয় তেনেকেই সেইবিলাকতো দিওঁ মানে মই যিমানখিনি পাৰোঁ সিমানখিনি মই মোৰ ফুলখিনি মানুহক দি মই সহায় কৰোঁ সেনেকৈ সহায় কৰিব লাগে আপোনালোকেও যদি পাৰে ঘৰতে বাগিচা এখন বনাওক বিভিন্ন ধৰণৰ ঔষধি গছ ফুলৰ পুলি ৰুৱক ৰুই মানুহৰ প্ৰয়োজন সাপেক্ষে সহায় কৰক সহায় কৰিব লাগে ভাল কথা